দহ হাজাৰ পাঁচশ পঞ্চাছ হাজাৰ পাঁচশ ছয় লাখ ষাঠি হজাৰ পসত্তৰ হাজাৰ সাত লাখ সত্তৰ হাজাৰ ঊনৈছ হাজাৰ নশ নব্বৈ টকা